পোন্ধৰ জুলাই ঊনৈছশ সাতান্নব্বৈ চন বিছ আগষ্ট দুহেজাৰ তেইছ চন ওঠৰ নৱেম্বৰ ওঠৰশ সাতসত্তৰ চন এঘাৰ ডিচেম্বৰ ষোল্লশ বাইছ চন চৈধ্য জানুৱাৰী সোতৰশ পঞ্চল্লিছ চন